অ হেল্ল' হয় কওকচোন হয় কওকচোন হয় হয় হয় মই কৈ আছোঁ আপুনি তাৰপৰাই কৈ আছে ন' বান্দৰমাৰীৰ পৰা কৈ আছে ন' অ আপোনাৰ

হয় হয় এৰি পলু হয় হয় আপুনি এৰি পলু পুহিম বুলি আগতে কেতিয়াবা তেনেকুৱা হেৰি কৰিছিলে নেকি এৰী পলু বা পাটৰ কিবা আপুনি পাট পলু মুগা হে হয়

ওম ওম ওম অ ঠিক আছে ঠিক আছে মই কৈ আছোঁ বাৰু আপুনি প্ৰথম বস্তুটো লাগিব আপোনাৰ সেই এৰী পলুৰ যিটো বীজ বুলি কোৱা হয় গুটি বা বীজ বুলি কোৱা হয় সেই বস্তুটো আপুনি ফাৰ্মত পাব আমাৰ ছেৰিকালছাৰৰ ফাৰ্ম এখন আছে আপোনাৰ এই পৰুৱাতে আছে তাতে আপোনাৰ বান্দৰমাৰীৰ ওচৰতে আছে তাতে আপুনি গুটিবিলাক এই বীজটো পাব আপুনি সেইটো আনি পেলাই ঘৰত কিছুদিন থৈ দিলে থোৱাৰ পিছতে তাৰপৰা পলু ওলাব হয় পলুবিলাক মানে কি হয় সিহঁতে খুব সোনকালে ডাঙৰ হ'বৰ কাৰণে ইহঁতক খাদ্যৰ প্ৰয়োজন হ'ব আৰু সেই খাদ্যটো আপুনি ক'ৰপৰা যোগাৰ কৰিব সিহঁতে এৰীপাত খায় এৰী এৰা গছৰ পাত যে দেখিছেনে এ এৰা গছ দেখিছে হয় সেই এৰা গছবিলাক আপোনাৰ গাঁৱত পোৱা যায় য'তে য'তে ত'তে হয় এতিয়া বাৰিষা কালতটোতো হৈ আছে আপুনি সেই এৰাপাতৰ পাতবিলাক ছিঙিব ছিঙি আনি এই ছয় পাঁচ ছয়ডালমান পাত ডাঙৰ পাত আপুনি মুঠিকৈ বান্ধি আপুনি ঘৰৰ এটা এটা নিৰ্দিষ্ট এটা কোঠাত যিটোত মানে সিহঁতৰ কাৰণে নিৰাপদ বুলি আপুনি যদি ভাবে সেই তেনেকুৱা ধৰণৰ কোঠাত ঠাণ্ডা জেগাত আপুনি বাঁহ এডালৰ ওপৰত সেই পাতবিলাক ওলোমাই থ'ব ওলোমাই সেই পলুবিলাক তাত এৰি দিব পলুবিলাকে সেই পাতবোৰ খুব সোনকালে খাব আৰু খাই মেলি যথেষ্ট ডাঙৰ হ'ব আৰু মানে বৰ সোনকালেই সিহঁত ডাঙৰ হৈ যাব হোৱাৰ লগে লগে আপুনি সিহঁতক খাদ্যৰ যোগান ধৰি থাকিব লাগিব এটা নিৰ্দিষ্ট সময়ত সিহঁতৰ মানে সেই পলুবিলাক এটা ৰূপান্তৰ হ'ব আৰু এটা সময়ত সিহঁতে তেতিয়া সেই সিহঁতৰ গোটেই গাটো মানে হেৰিৰ মাজত এই আঁহ কিছুমান সিহঁতে নিৰ্গত কৰিব আপুনি সেই বস্তুখিনি পিছত গম পাই যাব এ যেতিয়া হেৰি আপুনি প্ৰথমতে আৰম্ভ কৰকচোন হেৰিটো মই আপোনাক মানে এই এইখিনি হেৰি কৰিবলৈকে ক'লোঁ আপুনি এৰী পলুটো লোৱা কথাটো কোৱাই মই বৰ ভাল পাইছোঁ আমাৰ অসমীয়া ৰাইজে এইটো বস্তুটো হেৰি কৰিব লাগে আগৰ আমাৰ পৰম্পৰা মতেতো এইটো আমাৰ ঘৰত সবেই ৰাখিছিলে আমাৰ আইতাসকলেও কৰিছিলে আপোনাৰ এই যিটো উদ্যম মোৰ দেখি ভাল লাগিছে আপুনি আপোনাৰ বাটত আগবাঢ়ি যাওক অ মই এইটোৱে ক'লোঁ ধন্যবাদ অ অ কৰিব কৰিব মোৰ এই নম্বৰটোতে আপুনি ফোন কৰিব মই আছোঁ সদায় আপোনালোকৰ সহায়ৰ বাবে ধন্যবাদ ওম ওম ৰাখিছোঁ ওম